কৌশল বুলি তেনেকৈ নাই মই কৌশল বুলি কোৱা নাই কিন্তু মই ব্লাউজ চিলাই বহুতো লাভজনক অনুভৱ কৰিছোঁ কাৰণ ব্লাউজ মোৰ কাৰণে এতিয়া সহজ হৈ পৰিছে প্ৰথমতে অলপ টান লাগিছিলে যদিও এতিয়া সহজ হৈ পৰিছে কাৰণ ব্লাউজত যোৰ ফাৰ্মা মানে কাৰ্ড বৰ্ডত কাটি মই সহজ কৰি লৈছিলোঁ চাইজ হিচাপত ব্লাউজৰ প্ৰতেকৰে চাইজ এনেকৈ ব্লাউজৰ চাইজ থাকে বাৰু সকলোৱে গম পায় তেনেকৈ চাইজ হিচাপত মই কাৰ্ড বৰ্ডত কাটি মোৰ সহজভাৱে মই ফাৰ্মাৰ বনাই লৈছিলোঁ আৰু তেনেকৈ মই ব্লাউজ চিলাওঁ ব্লাউজ মেখেলা চাদৰ হওক ব্লাউজ চুৰিদাৰ কুৰ্তি সেনেকৈ বহুত বস্তুৱেই চিলাওঁ বাৰু কিন্তু মই ব্লাউজটো চিলাই এতিয়ালৈকে লাভজনক অনুভৱ কৰিছোঁ কাৰণ বৰ্তমান ডিজাইনাৰ ব্লাউজ বুলি ক'লে সকলোৱে বনোৱা ব্লাউজে বেছি পচন্দ কৰে কাৰণ ব্লাউজ যোনটো বনাই লয় সেইটোত মানে নিজৰ ইচ্ছা মতে ডিজাইন দিব পাৰে নিজৰ কিছুমানে হাত দীঘল হাত চুটি পিঠি কটা পিঠিত বেলেগ বেলেগ ডিজাইন মণি লগোৱা এনেকৈ বেলেগ বেলেগ ডিজাইন দিয়ে সকলোৱে সেইকাৰণে ব্লাউজটো যদি এবাৰ ফাৰ্মাত কাটি লোৱা যায় বাকী ডিজাইনখিনি সহজ হৈ পৰে সেইবাবে মই মানে ব্লাউজ চিলাই কিনে বেছি লাভজনক অনুভৱ কৰিছোঁ আৰু এতিয়ালৈকে এতিয়ালৈকে কঠিন পোচাক বুলি ক'লে মই কঠিন পোচাক বুলি ক'লে মই ফ্ৰক মোৰ লাইফত যোনটো ফাৰ্ষ্ট টাইম বাৰ্বি ফ্ৰক বনাইছিলোঁ সেইটো মই বহুত কঠিন বুলি ভাবোঁ মানে চিম্পল ফ্ৰক হ'লে বেলেগ কথা মানে চিম্পুল ফ্ৰকটো ইজি হয় পটককৈ বনাব পটককৈ বুলি নহয় মানে হৈ যায় দুই তিনি ঘণ্টাৰ ভিতৰত বনাবৰ কাৰণে কিন্তু বাৰ্বি ফ্ৰক বুলি কওঁতে যেতিয়া মই ফাৰ্ষ্ট টাইম বনাইছিলোঁ মই ভতিজী ছোৱালীৰ কাৰণে সেইটো মোৰ কাৰণে বহুত কঠিন পোচাক আছিলে মোৰ কাৰণে মই যিমান চিলাইছোঁ তাৰে ভিতৰত কঠিন পোচাক বুলি ক'লে কাৰণ বাৰ্বি ফ্ৰক চিলাব গ'লে সকলোৱে জানে বহুত ফুলা টাইপ থাকে বহুত লেয়াৰ লেয়াৰ বাই দি বনাব লাগে বহুত চাৰি পাঁচটামান পাঁচটামান লেয়াৰ দিব লগা হৈছিলে আৰু তাইয়ো যিহেতু সৰু আছিলে তাৰে কাৰণে অলপ কষ্ট হৈছিলে জোখ মাখ লোৱা বা অকণমান সৰু ছোৱালীৰ কাৰণে জোখ ল'বও দিয়াটো সহজ নহয় তেওঁলোকে সৰু বাচ্ছাবিলাকে জোখ ল'ব নিদিয়ে বিশেষকৈ তো তাৰ উপৰি মই চিলোৱাটো ফাৰ্ষ্ট টাইম বাৰ্বি ফ্ৰক চিলাইছিলোঁ যিহেতু সেইকাৰণে এতিয়ালৈকে মোৰ কঠিন পোচাক বুলি ক'লে বাৰ্বি ফ্ৰকটোকে মই ভাবোঁ বাৰ্বি ফ্ৰকটো তৈয়াৰ কৰোঁতে মোক তিনিদিন প্ৰায় চাৰিদিন সময় লাগিছিলে কাৰণ সেইটো কাটি কাটি চিলাওঁঁতে লেয়াৰ ফাৰ্ষ্ট টাইম কটা তাৰ পিছত লেয়াৰ বাই লেয়াৰ জইন কৰি তাৰ পিছত সেইটো ফাইনেল যোনটো লুক হয় ফাইনেল লুকটো দিবৰ কাৰণে মোৰ চাৰিদিন সময় লাগি গৈছিলে এনেই নৰ্মেল ফ্ৰক এটা ভালকৈ কাটি মেলি চিলালে এদিনত দুটা হৈ যাই চিলোৱা এদিনত দুটাকৈ চিলাব পাৰি কিন্তু বাৰবি ফ্ৰকটো মোৰ চলাওঁতে চাৰিদিন সময় লাগিছিলে আৰু ফাৰ্ষ্ট টাইমো আছিলে ডিজাইনো আছিলে আৰু তাৰে উপৰি তাই সৰু হয় সৰু বাচ্ছাৰ বস্তু চিলাওঁতে এনেও সময় লাগে তাতে আকৌ মোৰ কাৰণে ফাৰ্ষ্ট টাইম বাৰ্বি ফ্ৰক চিলোৱা সেইকাৰণে চাৰিদিন সময় লাগিছিলে